অসমত অসমীয়া বেংগলী বড়ো কছাৰী বৰপেটীয়া নলবেৰীয়া এনেকুৱা বহুত ভাষা আছে যিবোৰ চলে আৰু এইবোৰ সকলোবোৰ প্ৰতিফলিত কৰে মানে আমাক সকলোকে একগোট কৰি ৰাখে যে অসমত যদিও ভিন্নতা আছে তথাপিও একতা আছে